হয় মই ৰন্ধাৰ হবী মানে হবীটো মই পেছা হিচাপে ল'ব বিচাৰোঁ মই ৰান্ধি বাঢ়ি ভাল পাওঁ আৰু মই ৰান্ধি মেলি বিভিন্ন ব্যঞ্জন বনাই মই খুৱাই ভাল পাওঁ আৰু মই এইটো বহুত মই নিজেই ভাবোঁ মই পাৰিম বুলি আৰু সেইকাৰণে মই ৰন্ধন প্ৰক্ৰিয়াটোক মই হবী হিচাপে ল'ব বিচাৰোঁ আৰু সেই ক্ষেত্ৰত মোৰ পৰিয়ালৰো ছাপোৰ্ট আছে নথকা নহয় তেওঁলোকেও মোক যদি পাৰোঁ মোক আগবাঢ়ি যাবলৈ কৈছে আৰু মই ভাবিছোঁ অনাগত দিনত সেই ৰন্ধনৰ ওপৰত অকণমান প্ৰশিক্ষণ লৈ ৰন্ধনৰ মোৰ এই যোনটো মোৰ হেঁপাহ সেইটোক মই আগুৱাই নিম বুলি ভাবিছোঁ